শিৱসাগৰ জিলাত উদযাপন কৰা মূল সাংস্কৃতিক উৎসৱসমূহ হৈ সমূহৰ ভিতৰত প্ৰথম হৈছে বিহু বিহু আমাৰ অসমীয়াৰ প্ৰথম জাতীয় উৎসৱ হয় বিহু তিনি তিনি তিনিটা বিহু প্ৰত্যেকটো বিহুৱে খেতি বাতিৰ লগত জড়িত হয় আৰু বিহু প্ৰথম ব বহাগ বিহু কাতি বিহু মাঘ বিহু এই তিনিওটা বিহুৱে আমি বহুত উলহ মালহৰে পালন কৰোঁ শিৱসাগৰ সকলো জা কোনো ধৰণৰ ইয়াত বিহু উদযাপন কৰোতে ইয়াত কোনো ধৰণৰ জাতিভেদ নাই সকলোৱে বিহু পালন কৰো আমি আৰু বিহু আৰু ইয়াত ইয়াৰ উপৰিও আমি দিপাৱলী হোলী আৰু দ'লত আৰু শিৱৰ শিৱৰাত্ৰি বহুত উলহ মালহে পালন কৰো আৰু দিপাৱলীতো ইয়াত সকলোৱে নিজৰ ঘৰে ঘৰে বহুত পোহৰৰ উৎসৱ হয় আৰু বহুত উলহ মালহে পালন কৰা পালন কৰোঁ আৰু হ' হোলী ইয়াত হোলী উৎসৱ পালন কৰা হয় দৌলযাত্ৰা কৰা হয় এইদৰে আমি দিপা শিৱসাগৰ জিলাত সাংস্কৃতিক উৎসৱসমূহ আমি পালন কৰোঁ